মোৰ প্ৰিয় খেল হৈছে বেডমিণ্টন আৰু মই বেডমিণ্টন ভাল পাওঁ কাৰণ বেডমিণ্টন খেলটো স্বাস্থ্যৰ কাৰণে বহুত ভাল সেইকাৰণে মই বেডমিণ্টন খেলটো ভাল পাওঁ